আমাৰ অঞ্চলত বৰ্তমান বহুতো মহিলাই নিজাকৈ টেলাৰিং হওক বা ঘৰতে চিলাই কাম আৰম্ভ কৰিছে নিজা ইণ্ডিপেণ্ডেত হিচাপে নিজকে ইণ্ডিপেণ্ডেত কৰিবৰ কাৰণে আমাৰ মায়ে যেনেকৈ ঘৰতে আজৰি সময়ত উল গুঠি চোৱেটাৰ নিৰ্মাণ কৰে আৰু বহুত ধৰণৰ যোনবোৰ বস্তু আমাৰ পেলনীয়া যায় যেনেকৈ প্লাষ্টিক হওক বা কিছুমান বস্তু যোনবোৰ আমি পেলাই দিওঁ সেইবোৰ বস্তু ইউজ কৰি পেলাই মায়ে বহুত ধুনীয়া ধুনীয়া সজোৱা বস্তু হওক বা পিন্ধা বস্তুৱে হওক সেনেকৈ নিৰ্মাণ কৰে আজিকালি আজিকালি সকলো মহিলাই নিজাকৈ কিবা এটা হাতত ইনকাম কৰাকৈ পদ্ধতি বিচাৰে মহিলা মানুহৰ কাৰণে এই চিলাই কৰাটো বা বস্তু বনোৱাটো বেছিকৈ এটা ভালপোৱা কাম সেইকাৰণে মা মহিলা মানুহে বিশেষকৈ আমাৰ অঞ্চলৰ সূতা বোৱা বা গামোচা বোৱা সেইবোৰ কামত গুৰুত্ব দিয়ে আমাৰ কাষৰে চুবুৰীয়াত আমাৰ কাষৰ এঘৰ চুবুৰীয়া মানুহে বিহুৰ সময়ত গামোচা কিনাতকৈ নিজে ঘৰতে শালত নিৰ্মাণ কৰে আৰু সেইবোৰ গামোচা হয়তো দাম বেছি হ'ব পাৰে কিন্তু সে সেইবোৰ গামোচা ব্যৱহাৰ কৰিও আমি বহুত আনন্দ পাওঁ বা বহুত বহুতো আমি ভাল হয় আৰু বহুত দিনলৈও যায় দোকানত কিনাবোৰতকৈ আৰু আমাৰ মায়েও বহুত ধৰণৰ বস্তুবোৰ বনায় ঘৰতে যোনবোৰ যোনবোৰ দেখিবলৈয়ো ভাল আৰু বহুত মৰমৰ মৰ মৰমো থাকে সেইবোৰ বস্তুৰ মাজত যিহেতুকে হাতেৰে নিৰ্মাণ কৰে আৰু সকলো সকলো মানুহে আজিকালি ঘৰত বনোৱা বস্তুটোৱে বিচাৰে তো সেই সেইকাৰণে মহিলাবোৰে এই চিলাই কামটোক বেছিকৈ ইমপৰটেণ্টছ দিয়ে আৰু নিজৰ এক ইনকামৰ পদ্ধতি হিচাপে বাচি লয়